আমাৰ পৰিয়ালত মা আৰু দেউতা মানে দুয়োৰ এনেকুৱা মানে কাম আছে কিছুমান যিটো দুয়োটাৰ মাজত ভাগ হৈ থাকে যেনেকুৱা মাৰ কিছুমান কাম আছে য'ত মায়ে মানে ৰন্ধা বঢ়াখিনি কৰে তো দেউতায়ে বাহিৰত যাই মানে যিটো মানে উপাৰ্জনৰ সেইটো সেইটো দেউতায়ে বেছি ভূমিকা লয় তো সেনেকৈ ভাইটি আৰু ময়েই আছোঁ যি মই বাৰু বৰ্তমান হোষ্টেলত থাকোঁ গতিকে ঘৰৰ লগত মোৰ অলপমান টাৰ্মছটো কমি গৈছে য'ত কিন্তু আগতে যেতিয়া ঘৰত আছিলোঁ মাক মই কিছুমান কামত সহায় কৰোঁ আৰু মই কিছুমান কামত দেউতাকো সহায় কৰোঁ যেনেকৈ ভাইটিয়ে কিছুমান কামত মাক কিন্তু মাক ভাইটিয়ে বেছিকৈ সহায় কৰি দিয়ে কিছুমান কামত দেউতাৰ লগত সিমান তাৰ সহায় নহয় বা দেউতাৰ কিছুমান অফিছিয়েল কামত কিবাতে হওক মই অলপ দেউতাক বেছি সহায় কৰি দিওঁ তো চাব গ'লে বৰ্তমান যিটো সময় আহিছে য'ত পুৰুষ মহিলাৰ মাজত ইমান একো ভেদা ভেদ নাই বুলিয়ে মই ভাবোঁ আৰু ক'ব গ'লে মই আমাৰ ঘৰখনতো সেই বস্তুটো মই সৰুৰ পৰাই দেখা পাই আহি আছোঁ কেতিয়াও দেউতাই মাক কেতিয়াও এইটো কথা কোৱা নাই যে তুমি ঘৰৰ বাহিৰ ওলাব নোৱাৰা বা এইটো তোমাৰ নিজৰ মতে ডিচিছন ল'ব নোৱাৰা এনেকুৱা সেনেকুৱা আমাৰ ঘৰত কোনো দিন মই একো দেখাই নাই কাৰণ আমাৰ ঘৰত মেইন ডিচিছন মায়ে লয় দেউতায়েও লয় কিন্তু মেইন ডিচিছন সদায় মায়ে লয় তো গতিকে মই যেতিয়াৰ পৰা জন্ম হোৱাৰ পৰা মই যেতিয়াৰ পৰা দেখা পাই আহিছোঁ তো মই দেখি আছোঁ যে মাৰ দেউতাৰ যি ভূমিকা কেতিয়াবা মায়েও দেউতাৰ কাম কৰে কেতিয়াবা দেউতায়েও মাৰ কাম কৰে কিন্তু মায়ে দেউতাৰ কাম বেছিকৈ কৰে মাৰ সেই যোগ্যতাটো আছে যাৰ কাৰণে মায়ে মাৰ কামখিনি কৰাৰ লগতে দেউতাৰ কামখিনিও কৰিব পাৰে সেইকাৰণে মই ভাবোঁ যে ম মানে মহিলাসকলৰ সেই এটা গুণ আছে যে নিজৰ কামখিনি কৰাৰ লগতে আন এটা আনজনৰ কামখিনিও তেওঁ কৰি ল'ব পাৰে কিন্তু পুৰুষ এজনৰ কাৰণে হয়তো সেইটো অকণমান দিগদাৰী হয় আৰু কিছুমান কিন্তু বহুত এনেকুৱা পুৰুষ আছে যিয়ে মানে নিজৰ উপাৰ্জন কৰাৰ লগতে মানে নিজৰ বন্ধা বঢ়াও কৰে আৰু এনেকুৱা বহুত পুৰুষ আছে যিয়ে হয়তো নিজৰ ল'ৰা ছোৱালীকো ডাঙৰ কৰি আছে তো গতিকে মই ভাবোঁ যে পুৰুষ মহিলাৰ মাজত সেনেকুৱা কোনো ভীষণ ডাঙৰ একো গেপ নাথাকে তো যেতিয়াৰ পৰাই আমি ডাঙৰ হৈছোঁ আমি দেখাই পাই আহিছোঁ যে মা দেউতাৰ নিজৰ মাজতে কিছুমান কাম ভগাই লয় যে মই এইটো কৰিম বা তুমি সেইটো কৰিবা তো সেই এটা যিটো কাম কৰা হয় সেই কামটো মই ভবাৰ মতে সদায় বেষ্ট হয় সেই কম্বিনেছনটো সদায় বেষ্ট হয় এইটো জেদ নহয় যে এইটো মই নকৰোঁ এইটো মোৰ কাম নহয় এইটো কাম কৰিলে মোৰ সন্মান যাব সেনেকুৱা কাম কেতিয়াও মাহঁতেও কৰা দেখা নাই মই দেউতাই কৰাও দেখা নাই গতিকে মই ভাবোঁ যে পুৰুষ মহিলা উভয়ে নিজৰ কামখিনি ভালকৈ কৰি যাব লাগে তো আৰু লগতে আনক পাৰিলে সহায়ো কৰি দিব লাগে সেইটোত পুৰুষ মহিলাৰ কোনো ধৰণৰ স্বাভিমানৰ তাত কথা নাহে বুলি মই ভাবোঁ